সকলোবোৰ আপোনাৰ প্ৰতি ঘৰে ঘৰে মানুহে নিজৰ কাৰণে নিজেই যোগাৰ কৰি লয় সেইবাবে ব্যৱসায় বেছি লাভৱান হ'ব নোৱাৰি লাভৱান হ'বলৈ

গ্ৰাম্য অঞ্চলত আপোনাৰ

গ্ৰাম্যাঞ্চলৰ ব্যৱসায়

বহুত কষ্ট কৰিবলগীয়া হয়